নমস্কাৰ অসমৰ ভৌগোলিক অৱস্থানে ৰাজ্যখনৰ পানী যোগান আৰু জলসিঞ্চন ব্যৱস্থাক কেনেদৰে প্ৰভাৱিত কৰে দিয়া আছে বহিং ৱাটাৰ এইট ডিগ্ৰীজ ইন গ্ৰাউণ্ড ৱাটাৰ লেভেল অফ আইৰন ৱাটাৰ এটছেট্ৰা যি কি নহওক অসমৰ ভৌগোলিক অৱস্থান ৰাজ্যখনৰ পানী যোগানৰ জলসিঞ্চন ব্যৱস্থাক বহু ধৰণে প্ৰভাৱিত কৰে যেনেকৈ আমাৰ উজনি অসম আৰু নামনি অসম যদি মই ক'ব যাওঁ নামনি অসমখন বহুতখিনি তলত সেইটোকাৰণেই নামনি অসম নাম দিছে উজনি অসমখন আৰু উজনি অসমত যেতিয়া বানপানী হয় উজনি অসমত যেতিয়া বানপানী হয় সেই বানপানীখিনি আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈত যোগেদি নামনি অসমলৈ নামি আহে আৰু ইয়াতে অগাধ বানপানীৰ সৃষ্টি কৰে যেনেকৈ উজনি অসমত এতিয়া আপোনাৰ উজনি অসমত সেইফালে আমাৰ যেতিয়া অৰুণাচল বা বিভিন্ন পাহাৰীয়া ৰাজ্যত যেতিয়া বৰষুণ হয় পাহাৰীয়া ৰাজ্যৰ ভৌগোলিক যিহেতু মানে বহুত ওখ ঠাই যিহেতু পাহাৰীয়া হয় সেই পানীখিনি যেতিয়া নামি আহে সেই নামি অহাৰ পিছত নামি অহাৰ পিছত আমাৰ বহুত সমস্যাৰ সন্মুখীন হয় আৰু বানপানী হয় আৰু এই বানপানীৰ ফলত আমাৰ ৰাজ্যখনৰ বহুত ক্ষয় ক্ষতি হয় আমাৰ ৰাজ্যখনৰ পাানী যোগান আঁচনিৰ ভিতৰত বৰ্তমান এটা আঁচনি হৈছে জল জীৱন মিছন এই জল জীৱন মিছন আঁচনিতো মোটামুটি ক'ব গ'লে লঞ্চ হোৱা আজি প্ৰায় দুবছৰমানেই হ'ল এক্জেক্টলি মোৰ মনত নাই কিন্তু চৰকাৰখনে এই জল জীৱন জল জীৱন মিছনৰ নামত যোনটো হেৰি চলাইছে মানে তাৰ বেছিভাগ পানী যোগান আঁচনি আজিকালি বিকল হৈ আছে কিছুমানত হয়তো পাইপ ফাটিছে কিছুমানত সেই নাই কিছুমানত নলা বেয়া কিছুমানত পানী নাহে আৰু যিখিনি অঞ্চলত এই জল জীৱন মিছনৰ প্ৰয়োজন আছিলেই হয়তো সেইখিনি অঞ্চলত নিদি য'ত পানীৰ ব্যৱস্থা আছে তাতো মানে দি কিনি বহুত পইচা অপচয় কৰা যেন মোৰ অনুমান হয় যি কি নহওক এই জলসিঞ্চন আঁচনিৰ ওপৰত আমাৰ চৰকাৰে অলপ গুৰুত্ব দিব লাগে যাতে আমাৰ ৰাইজৰ ধনখিনি নষ্ট নহয় আৰু য'ত য'ত পানী যোগান আঁচনিৰ দৰকাৰ তাৰ মানুহখিনিয়ে যাতে ভাল পানী এটা পায় তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিব লাগে আৰু যিখিনি আমাৰ য'ত যিখিনি অঞ্চলত আমাৰ পানী নাই এই জলসিঞ্চন আঁচনীয়ে সেইখিনি মানুহক বহুত উপকাৰ কৰিছে আৰু যেনেকৈ কিছুমান অঞ্চলৰ পানীত বহুত বিভিন্ন ধৰণৰ কেমিকেলছ মিহিলি থাকে যেনেকৈ কিছুমানত আইৰণ বেছিকৈ পোৱা যায় আৰু বিভিন্ন ধৰণৰ ক্ষতিকাৰক যিখিনি পদাৰ্থ সেই পানীত আৰ্চেনিক কিছুমানত যেনেকৈ আচনিক ক্ষতিকাৰক পদাৰ্থ আৰ্চেনিক থাকে সেই আৰ্চেনিক মুক্ত পানী যোগান ধৰিব লাগে যিখিনি আৰু যেনেকৈয়ে এই জলসিঞ্চন আঁচনিৰ আৰু এটা কুফলো আছে যেনেকৈ মানে কিছুমান জেগাত নলাটো মানুহে বন্ধ নকৰে বন্ধ নকৰাৰ ফলত সেই পানীখিনি অপচয় হয় এই পানীখিনি এনেকৈ অপচয় হৈ থাকিলে এটা সময়ত আমাৰ গ্ৰাউণ্ড ৱাটাৰ লেভেলটো লাহে লাহে ডিক্ৰীজ হ'ব ধৰে আৰু এই সময়ত এনেকৈ মাটিৰ তলৰ পানীখিনি যেতিয়া কমিব ধৰিব তেতিয়াহ'লে আমাৰ পৰৱৰ্তী জেনেৰে্যন প্ৰজন্ম বা প্ৰজন্মৰ কাৰণে আমাৰ কাৰণে বহুত দিগদাৰ বা অসুবিধাৰ সৃষ্টি হ'ব যি কি নহওক জলসিঞ্চন ব্যৱস্থাটোৰ ওপৰত আৰু অলপ মোৰ ক'ব লগা আছে যেনেকৈ আমাৰ কিছুমান কৃষি প্ৰদান অঞ্চলত চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিছে যেনেকৈ চোলাৰ দি পেলাই জলসিঞ্চনৰ ব্যৱস্থা খুব ভাল পদক্ষেপটো আৰু হ'ব লাগে আৰু কিছুমানত হয়তো মানে মটৰ দি পিনে পানী ৱাটাৰ পাম্পৰ জৰিয়তে পানী ওলাইছে গভমেণ্টে অলপ জলসিঞ্চন ব্যৱস্থাটো অলপ হেৰি কৰিব লাগে যাতে আমাৰ কৃষকখিনি অলপ উপকৃত হয় তো জলসিঞ্চনৰ বিষয়ে মই ইমানেই ক'লোঁ ভুল ত্ৰুটি মাৰ্জনীয় ধন্যবাদ